এইখন বিজুলী ইলেক্ট্ৰনিকছ হয়নে হয় মোৰ আপোনালোকৰ তাৰপৰা এটা টি ভি নিছিলোঁ আজি ছমাহ হৈছে মই আপোনালোকৰ এই টিভিটো মানে ইমান দাম ল'লে বিছ হাজাৰ টকা ল'লে আৰু এক বছৰৰ ৱাৰেণ্টী আছে কিন্তু আজি ছমাহেই নহ'লে টিভিটো বেয়া হৈ থাকিলে আৰু প্লাছ পিকচাৰ কোৱা কোৱালিটি ইমান বেয়া মানে আৰু কি হয় নাজানো পতককৈ বন্ধ হৈ যায় ইমান ধৰণৰ কম মানে প্ৰ'ব্লেম টিভিটো আপোনালোকে ইমান পইচা ল'লে আৰু টিভিটো ইমান বেয়া এটা টি ভি দি পঠালে যিটো কাৰণে মই মানে বহুত প্ৰ'ব্লেম পাইছোঁ আজি ছমাহ এও এও এক বছৰৰ ৱাৰেণ্টি সময়টো মানে ছমাহতে হেৰি হ'ল গতিকে মোক এই টিভিটো আপোনালোকে ভাল কৰি দিব লাগিব তাৰ বাবদ কিন্তু মই এটকাও পইচা দিব নোৱাৰোঁ কাৰণ নহ'লে মোক টিভিটো ৰিটাৰ্ণ কৰি বেলেগ এটা টি ভি দিয়ক ইমান মানে প্ৰ'ব্লেম পাইছোঁ আৰু চকুটোক ইমান ধৰে টি ভি চালেও মানে বহুত চকুত ধৰে কালাৰ একদম মিলাব নোৱাৰি কালাৰবোৰ বহুত মানে হেৰি হয় কালাৰ মিলাবই নোৱাৰি মানে কিবা হেৰিয়েই নহয় গতিকে ইমানেই দিগদাৰ হৈছে টিভিটো আৰু চালে চকুত বহুত প্ৰ'ব্লেম হয় চকু বিষাই যায় গতিকে আপোনালোকে ইমান পইচা লৈ ইমান মানে বেছি বেয়া এটা টি ভি দিলে সেইটোৰ কাৰণে মানে বহুত প্ৰ'ব্লেমত পৰিছোঁ মোৰ ঘৰৰ মানুহেও খুব গালি দিছে ইমান বেচি পইচা ল'লে কম দামতে ইমান ধুনীয়া ধুনীয়া বেলেগ দোকানত টি ভি পায় গতিকে আপোনালোকে এই ইমান দাম লৈ ল'লে যদিও আকৌ টিভিটো দিলে তেনেকুৱা গতিকে মোক এতিয়া ভাল বেলেগ এটা কোৱালিটি দি টি ভি দিলেও মই মানে ভাল পাম এই গতিকে এই টিভিটোক লৈ মই বহুত সমস্যাত পৰিছোঁ বাইছ ইঞ্চিৰ এই টিভিটো মানে কালাৰটো ব্লেক টাইপৰ আছিলে আৰু মানে তাৰ মানে পিকচাৰটো ফাটি ফাটি যায় আৰু বিভিন্ন ধৰণৰ সমস্যা ছাউণ্ড বেয়া ছাউণ্ডবোৰ ফাটি ফাটি আহে এনেকুৱা ধৰণৰ বহুত সমস্যাত পাই পাইছোঁ গতিকে আপোনালোকে এই টিভিটো হয় চেইঞ্জ কৰক চেইঞ্জ কৰি দিয়ক নহয় মানে ভালকৈ বনাই দিয়ক নহ'লে মানে বহুত প্ৰব্লেমত পৰিছোঁ কাৰণ বেয়া এটা টি ভি চাই থাকিলে আমাৰ ঘৰৰ মানুহৰ বা ল'ৰা ছোৱালীসকলৰো চকুৰ বহুত প্ৰ'ব্লেম হ'ব চকু অলৰেডি প্ৰ'ব্লেমত পৰিছেই মানে চকুত ধৰে চকু বিষাই চকু খজুৱাই পানী ওলাই এনেকুৱা হৈ গৈছে আৰু হ'বও সেইটো যদি বেয়া পিকচাৰ কোৱালিটি হয় সেইটোতো বিভ বিভিন্ন ধৰণৰ সমস্যা আহিব গতিকে আমি এতিয়া ইমান দাম দি আকৌ নতুন এটা টি ভি লোৱাৰ আমাৰ সামৰ্থ নাই গতিকে আপুনি আপোনাক কৈছোঁ আপুনি সোনকালে যদি ভাল কৰি দিয়ে দিয়ক নহ'লে মানে ৰিটাৰ্ণ কৰি মানে বেলেগ এটা নতুন টি ভি দিলেও দিয়ক মানে আমাক কিবা এটা ব্যৱস্থা কৰি দিয়ক কাৰণ ইমানখিনি পইচা দি আমি আকৌ এটা বেলেগ এটা নতুন টি ভি কিনাৰ সামৰ্থ্য নাই এইটো টিভিকে আমি কিবা এটা কৰিব লাগিব গতিকে আপোনালোকক কথাটো জনালোঁ যাতে আপোনালোকে এই কথাটো বিবেচনা কৰি ভালকৈ আমাৰ এই টিভিটো নতুনকৈ বনাই দিয়ে নে কি কৰে আপোনালোকে কৰি পেলাই দিব বুলি আশা কৰিলোঁ সেই বুলি আপোনাৰ যে বিজুলী যিহেতু আপোনালোকৰ দোকানখন নাম থকা দোকান ইলেক্ট্ৰনিকছ বিজুলী ইলেক্ট্ৰনিকছ গতিকে আপোনালোকে এই টিভিটো বনাই দিব বুলি আশা কৰিলোঁ আপোনালোকে অন্তত মই অহা কাইলৈ লৈ যাম আপোনালোকে এই টিভিটো ঠিক কৰি পেলাই অতি সোনকালে মোক ৰিটাৰ্ণ কৰিব বুলি ভাবিছোঁ